হেল্ল' তপন গগৈ হয়নে কেব ড্ৰাইভাৰ মই চৰাইবাহী পৰা কৈছিলোঁ মোক এখন সৰু কেব দৰকাৰ হৈছিলে হয় মই শিৱসাগৰলৈ যাম বুলি ভাবিছিলোঁ সৰু কেবখন হ'লেও হ'ব হয় দিনটোৰ কাৰণে মোক লাগিছিলে

শিৱসাগৰ আমি পৰিয়ালটো গোটেই শিৱসাগৰখন ঘূৰিম আৰু শিৱদ'ল চাম জয়সাগৰ পুখুৰী ৰংঘৰ কাৰেংঘৰ এনেকৈ চাম আৰু এনেই দামটো কিমানমান ল'ব বাৰু আপুনি হয় দুহেজাৰ ছজনমান মানুহ যাব পাৰিবনে পৰা হ'ব নহ্ হয়

আঠজনমান যোৱাখনত কিমান পৰিব হয়নি হয় আমি বুধবাৰে মানে যাম বুলি ভাবিছোঁ

আপুনি সৰু কেবখন পঠিয়ালেও হ'ব

হয় মই দিয়া এড্ৰেছত আপুনি বুধবাৰে আহি আহিব

ঠিক আছে হ'ব ৰাখিছোঁ